ৰন্ধা বঢ়াৰ সময়ত সাৱধানতা হিচাপে প্ৰথম কথা আমি চেনি আৰু নিমখ দুয়োটাই কমকৈ ব্যৱহাৰ কৰোঁ পাকঘৰত থকা হোৱাইট পইজন বুলি কোৱা শুনো প্ৰায়েই সেইটো কাৰণে মই নিমখ আৰু চেনিৰ পৰিমাণটো কমাই ব্যৱহাৰ কৰোঁ ইয়াৰ উপৰিও আমি কিনা মছলাৰ পৰিৱৰ্তে ঘৰতে প্ৰস্তুত কৰা মছলা জিৰা ধনীয়া এনেধৰণে কিনি আনো আৰু সেইবোৰো গুড়ি কৰি থওঁ লগত দালচেনি ইলাচি এনেকৈও থাকে তেজপাত সেইদৰে নিজৰ ঘৰতে মছলা প্ৰস্তুত কৰি লওঁ সেই মছলাই ব্যৱহাৰ কৰোঁ পৰাপক্ষত আৰু তাৰ উপৰিও যাতে ল'ৰা ছোৱালীয়ে অকণমান যাতে চবজি মানে পাচলি খাব পাৰে আজিকালি একেবাৰে সাধাৰণ কথা ল'ৰা ছোৱালীয়ে একেবাৰে পাচলি খাবলৈ মন নকৰে গতিকে তাহাঁতৰ প্ৰিয় যি আহাৰ সেই প্ৰিয় আহাৰত মানে মাছ বা মাংস সেয়া ভাল পায় নহয় জানো মাছ মাংসৰ লগতে তাহাঁতি ভালপোৱা ভাল নোপোৱা পাচলি এটা মিহলাই পেলাই পাচলি যি গুণাগুণ সেইখিনি যাতে তাহাঁতি পায় সেইটোৰ ব্যৱস্থা কৰিবলৈ চেষ্টা কৰোঁ এতিয়া ধৰক মাংস বনাওঁতে তাত পাচলিৰ ইমান দৰকাৰ নাই যদিও মই ৰঙলাও অকণ দি দিওঁ বীট দি দিওঁ বা ওলকবি অকণ দি দিওঁ তেনেধৰণে বা কিছুমান পাচলি মিহি হৈ গ'লে আঞ্জা হিচাপে জাতিলাও ব্যৱহাৰ কৰোঁ তেতিয়া সেই জাতিলাওকণ ল'ৰাই খাই দিয়ে কিন্তু এনেই পাচলি হিচাপে সেই হয়তো জাতলি জাতিলাও ভাজি এখন নাখাব গতিকে তেনেধৰণে সেই ৰন্ধা বঢ়াৰ সাৱধানতা অৱলম্বন কৰোঁ ইয়াৰ উপৰিও আজিকালি ইমান ভেজালৰ দিন হৈছে সেয়ে বিলাহী বা তেনেধৰণৰ যিখিনি পাচলি পৰাপক্ষত বজাৰৰপৰা আনি ভালধৰণে ধোৱাৰ উপৰিও ৰন্ধাৰ আগে আগে গৰম পানীত অলপ নিমখ দি বা কুহুমীয়া পানীত অলপ নিমখ দি সেই পাচলিসমূহ তিয়াই পেলাই ব্যৱহাৰ কৰোঁ এনেধৰণৰ যিখিনি একেবাৰে মৌলিক বা একেবাৰে যিখিনি প্ৰাথমিক সাৱধানতা সেইখিনি অৱলম্বন কৰিবলে চেষ্টা কৰোঁঁ